হেল্ল' হেল্ল' অ' হয় কোৱা এয়া এনেই চাহ খাই এয়া হেৰি বহিছোঁ অলপ অ' হয় নি অ' যাব পৰা হয় অ' অ' হেল্ল' অ' ফ্ৰাইডে' আছে নি তাত অ' তাত অফাৰ দিছে অ' যাব পৰা হয় এনেই হে আছোঁ খালি এইকেদিন বৰ গৰম অ' গৰম পৰিছে যে কাইলৈ অ' অ' পৰা হয় যাব খালি বতৰটো এই বৰ গৰম হৈ থাকিলে যাবলৈ আকৌ অলপমান দিগদাৰ হয় বতৰটো ঠাণ্ডা হ'লে মানে তেতিয়া কাইলৈ পৰা হ'ব যাব অ' কাইলৈকে তেতিয়া পিছবেলা পৰা হ'ব যাব অ' তাত হেৰি চব অফাৰ দিছে নি অ' যাম তেতিয়াহ'লে অফাৰ দিছে যদি আকৌ অ' অ' ভাল তাত বস্তুবোৰ বেয়া নহয় বাৰু অ' অফাৰ দিছে যেতিয়া অ' মই এই ফোন কৰি কাইলৈ মই জনাম বাৰু ৰাতিপুৱাতে জনাম তাৰপা পিছবেলা যাম আৰু দুইজনী অ' অ' হ'ব হ'ব ঠিক আছে অ' হ'ব